সকলোৰে বাবে শৈশৱৰ সময়খিনি বিশেষ হয় কাৰণ তেতিয়া কোনো ধৰণৰ আমাৰ মাথাত চিন্তা নাই বা ফিউচাৰত কি ফিউচাৰত কি প্লেন কৰা উচিত সেইটো আমি তেতিয়া হয়তো নাভাবোঁ তেতিয়া মা দেউতাই আমাক চায় ধৰি লওক আমি ইমান চিন্তা নকৰোঁ ঘৰখনৰ কথা ধৰি লওক মই স্কুলত স্কুলৰ পৰা আহি পাওঁ ধৰি লওক তিনিটা চাৰে তিনিটা মানত তেতিয়াও মোৰ ওচৰত মোৰ বন্ধুসকল আছিল ধৰি লওক সমন ছেইম এইজৰে বন্ধুসকল আছিলে আমি তাৰপিছত মই স্কুলৰ পৰা আহি পেলাই ধুনীয়াকৈ ভাত চাত খাই অলপমান ৰেষ্ট লৈ পেলাই খেলিব যাওঁ আমি বিভিন্ন খেল খেলোঁ ধৰি লওক ক্ৰিকেট ফুটবল মই যিহেতু গুৱাহাটীতে থাকোঁ গুৱাহাটীতে পঢ়িছিলোঁ গুৱাহাটীতে পঢ়িছিলোঁ গতিকে গুৱাহাটীতে তেনেকুৱা ফিল্ড নাই যদিও আমি তেনেকৈ অলপমান পথ এটাতে আমি তেনেকৈ ক্ৰিকেট ফুটবল খেলিছিলোঁ আমি সেইটো সময়ত থাকোঁতে আমাতকৈ ধৰি লওক পাঁচ ছয় বছৰ ডাঙৰ দাদা কিছুমানেও আমাৰ লগত খেলিছিল তেতিয়াও সেইটোও ভাল লাগিছিল যে সৰু ল'ৰা ছোৱালীবিলাকৰ লগত আমাৰ ডাঙৰ কিছুমানো ইনভল্ভ হৈছে তেতিয়া আমাৰ খেলটোও আমাৰ অলপ ইমপ্ৰ'ভ হৈছিলে সঁচাকৈ সেইটো সময় সঁচাকৈয়ে ভাল আছিল পঢ়াৰ কোনো ধৰণৰ টেনচন নাছিলে ধৰি লওক আমি খেলি উঠি পেলাই ধৰি লওক এনেকৈ ঘৰত গৈ পেলাই ভাগৰত শুই যাওঁ ডেন আকৌ যেতিয়া স্কুলত যাওঁ স্কুলতো স্কুলৰ ফ্ৰেণ্ডবিলাকৰ লগত খেলিছিলোঁ বিৰতিত হয়তো কেতিয়াবা ক্লাছ চাছ নহ'লে সেইটো সময়তো খেলিছিলোঁ ক্লাছৰ মাজতে খেলিছিলোঁ ক্লাছতে খেলিছিলোঁ ক্লাছতো ধৰি লওক লগৰবিলাকৰ লগত জোকোৱা মেলা খেল ধেমালি দৌৰা দৌৰি এইবিলাক সঁচাকৈয়ে ভাল আছিল ডেন যেতিয়া আমাৰ ছামাৰ ভেকেশ্ব্যন বা উইণ্টাৰ ভেকেশ্ব্যন হয় তেতিয়া আমি গাঁৱলৈ গৈছিলোঁ ককা আইতাহঁতৰ ঘৰত গৈছিলোঁ তাতে তাতেও মোৰ কাজিনবিলাকৰ লগত খেলি ভাল পাইছিলোঁ সঁচাকৈ সেইটো টাইম তেতিয়া পৰিলেও সেইটো ইমান বেয়া নালাগিছিল বা ইমান লাজ নালাগিছিল কাৰোবাৰ আগত পৰিলে ধৰি লওক বোকাত খেলিছিলোঁ তেতিয়াও মাৰ এচাট দুচাট খাওঁ কিন্তু আকৌ নেক্সট দিনা আকৌ খেলাত নামো বৰষুণ দিয়ক বা ৰ'দ দিয়ক তেতিয়া একো মানে গাত মানে বেয়া ভাৱ এটা অহা নাছিল যে ইমান ৰ'দ ইমান বৰষুণ নেখেলোঁৱে নেকি তেনেকুৱা ভাৱ নাছিল একো ধৰণৰ টেনচন নোহোৱাকৈ আমি কোনো ধৰণৰ টেনচন নোহোৱাকৈ আমি খেলিছিলোঁ খেলি ডেন যেতিয়া পৰিছিলোঁ দুখ পাইছিলোঁ তেতিয়া ককা আইতাহঁতে ধৰি লওক মলমো লগাই দিছিলে সেইটোও এটা ভাল লগা স্মৃতি ককা আইতাহঁতৰ মাজত থাকি পেলাই ধৰি লওক সেইখিনি মৰম পাইছিলোঁ ডেন ৰাতি শোৱাৰ সময়তো ককাৰ পৰা ধৰি লওক পুৰণি কথাবিলাক মাহঁতৰ কথা দেউতাহঁতৰ কথা এইবিলাক শুনিছিলোঁ আইতাহঁতৰ কথাও শুনিছিলোঁ তেনেকৈ ধৰি লওক সাধু শুনিছিলোঁ ধৰি লওক ভূতৰ কাহিনী শুনিছিলোঁ ককাৰ পৰা তো সেইটো সময় সঁচাকৈ ভাল আছিল এতিয়া যিহেতু আমি ডাঙৰ হ'লো সেইটো অলপ টেনচন টেনচনটো বাঢ়ি গ'ল পৰিয়ালৰ কাৰণে সেইটো আমি থা ল'ব মানে কৰিব নোৱাৰিলোঁ আৰু মানে এতিয়া ডাঙৰ হৈছোঁ যিহেতু আমি সঁচাকৈ শৈশৱৰ টাইমটো মিছ কৰোঁ